হয় এনেকে ক'বলৈ গ'লে মোৰ সপোন বহুতেই আছে কিন্তু বৰ্তমান মই এটা কম্পিউটাৰ দোকান এখন আছে কম্পিউটাৰ দোকানতে কাম কৰোঁ কাম কৰি থাকোঁতে দুজন ভাইটিক মই শিকাই থৈছোঁ দুজন ভাইটীয়ে

এতিয়া মোৰ কম্পিউটাৰ দোকানত কাম বুলি ক'বলৈ গ'লে আধা জেৰক্স চেৰক্স হয় ফটো অনান্য ধৰণৰ কৰা হয় তাৰপিছত এতিয়া মোৰ মই আৰু মোৰ লগৰ এজন টুটুমনি শইকীয়া সৰুকে পুখুৰী এটা খানি কিনি মাছ পুহিছোঁ মাছ মাছ পুহি চাৰিষ্কাৰাৰে নেট লগায় আমি হাঁহ পুহিছোঁ মানে সৰু সুৰাকে হাঁহৰ ফাৰ্ম এখন কৰিছো বৰ্তমান হাঁহ আমাৰ পঞ্চাছটা আছে সেই পঞ্চাছটাৰ পৰা আমি কণী চনিও পাওঁ ঘৰৰ ওচৰ মানুহেও কিনি লৈ যায়

বিষয়ে আমি পঞ্চায়ত ট্ৰেইনিং লৈ আহিছোঁ তেনেক লৈ অহাৰ পিছত আমাৰ ভালদৰে বুজাই পঠিয়াইছে এতিয়া দানা আমি মাছক দানা তিনি টাইম দিওঁ নে লোকেল দিওঁ আৰু ভাত পেলনীয়া ভাতবিলাক দিওঁ কলপাত কাটি দিওঁ নদীৰ পৰা আমি জাৱৰ জোঁথৰ কাটি আনি এনেকেই দিয়া হয়

তাৰপিছত হাঁহ হাঁহখিনিও মানে বেমাৰ চেমাৰ লাগিছে মেডিচিনো আনিছোঁ আমাৰ আমি লোন এটা এপ্পলাই কৰিছোঁ লোনটো আহিব বুলি কৈছে লাহে লাহে অসুবিধাৰ সন্মুখীন হৈছোঁ তাৰ মাজতো কম্পিউটাৰ দোকানলৈ যাওঁ

সকলোফালে কৰিছোঁ আৰু আৰু ইমানখিনিয়ে মোৰ বৰ্তমান কৰি আছোঁ সপোনটো বহুত আছে

চাৰিসকাৰ কেনেকে হেৰি কৰিছে সেইটো চাই কিনি আমাৰ কিবা এটা দিম বুলি কৈছে অহা কথা আছে বৰ্তমানলৈকে অহা নাই মোৰ সম্ভৱ আহিব লাগে কিবা এটা সাহাৰ্য দিব সৰু সুৰাকে অলপ শিকাবও চাগে শিকিব পাৰিলেতো ভালেই আমাৰ কাৰণে অলপ আৰু তাতকৈ আমি যেনেকে আছোঁ তাতকৈ অলপ ভাল ভালকে পুহিব পাৰিম মাছটো এতিয়া বৰ্তমান চল্লিছ কেজি এৰিছোঁ পুখুৰীত তিনিমাহ হৈছে বাৰিষাত আমাৰ অকণমান অসুবিধা দিয়ে পুখুৰীত হেৰি পানী হয় মাছখিনি পলাই যায় তেনেকেই আৰু